অঁ ক'ত আছ অঁ এই ডাঙৰি বান্ধি এই বিহু পালেহি নহয় গম পাইছ নাইপোৱা কৰিব লাগে আকৌ মিটিং এখন দিব লাগে অঁ ক'ব লাগিব লগতে ন খোৱাটোও কৰি পেলাব লাগে ৰাইজে ধান ঢেৰ পাইছে নহয় লগতে ন খোৱাটোও কৰি পেলাব লাগে আৰু অঁ অঁ অঁ ভাল হ'ব ভাল হ'ব আমাৰ প্ৰেচিডেন্ট আমাৰ আমাৰ প্ৰেচিডেন্ট চেক্ৰেটৰীক জনাই দিব লাগে কথাটো অঁ তেওঁলোকে মিটিং এখন দিয়ক দি পেলাই আলোচনা বিলোচনা কৰি আৰু মাছেৰে খাইনে মাংসই খায় সেইটোও হয় অৱশ্যে নিৰামিষকৈয়ে ভালকৈ খালেও হ'ব অঁ তেতিয়াহ'লে তেতিয়াহ'লে কাইলৈ আলোচনা কৰি প্ৰেচিডেন্ট চেক্ৰেটৰীক জনাই মিটিংখন দিয়াটো সিদ্ধান্ত কৰিলে ভাল হ'ব অঁ আৰু কিবা হেঁ হেঁ অঁ অঁ